লাইফ মডেল বা ষ্টীল লাইফৰ ছেটআাপৰপৰা অঁকা হৈছে সেই অভিজ্ঞতা বহুত সুকীয়া ভাল লাগে বহুত কঠিনো হয় ইয়াতে কঠিন মানে আপোনাৰ যিহেতু লাইভ মডেল বা লৰচৰ কৰি থাকে সেইবাবে আমি তাক মানে আয়ত্ত কৰি অঁকাটো কঠিন হয়